হেল্ল' হেল্ল' অঁ কোনে কৈছে অঁ হয় নেকি এৰা বহুত দিনৰ মূৰত পাইছোঁ কওক কি মনত পৰিলে আপোনাৰ অঁ তাকে বহুত দিন খবৰো কৰা নাই কি মন কৰিলেনো আপুনি অঁ বেয়া নহয় একো কথা নাই হয় হয় অঁ হয় অঁ একদম অঁ বেয়া নহয় এইটো অঁ মইয়ো শুনিছোঁ মুখা শিল্পৰ কিবা ৱৰ্কশ্বপ এটা হ'ব অঁ তাত অহাৰ কথা আপুনি যদি ভাবিছে মই লগ খালে একো চিন্তা নাই আৰু মোৰ দুজনমান বন্ধু যাবহে তেতিয়হ'লে ভালে হ'ব আমি অঁ হয় নেকি অঁ আপোনাৰ লগত আৰু কোন আহিব আৰু দুজনমান আহিব নেকি হয় নেকি

তেওঁলোকৰ লগত যোগাযোগ কৰি আমি ঠিকে আছে ভালে হ'ব মুখা শিল্পটো মানে ওপৰত আমি অলপ জানিলে ভালেই হয় কাৰণ এইটো আৰু বিশ্ব বিখ্যাত হৈ গ'ল আজি অসমৰে মানুহ হৈ আমি কথাটো নাজানো বা বহু কথা আমি বুজিয়ো নাপাওঁ বা কেনেকৈ বনাই সেইখিনি চাই ল'লে আমি ৱৰ্কশ্ব'পটোত যোগ দিলে ভালেই হ'ব আৰু অঁ ঠিকে ঠিকেই আচলতে কি আমি অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰতেই আচলতে মুখা এটা থাকিবই লাগে কিন্তু আমি এতিয়া মুখাটো কিনিবলৈ অলপ অসুবিধা পাওঁ মানে সেইটোৱে আমাৰ আমাৰ সংস্কৃতিটোৰ ওপৰত আমাৰ যে মানে আগ্ৰহটো খুব কম সেই কথাটো আমাৰ তাতেই প্ৰতিপন্ন কাৰণ এমেৰিকা ৰাছিয়া ইংলেণ্ড ফ্ৰান্স জাৰ্মানীৰপৰা মানুহ আহি মুখা কিনি নি তাত ৰাখিছে অঁ এইটো একদম বঢ়িয়া মই একদম বহুত ভাল পাইছোঁ শুনি পেলাই আৰু আমি এতিয়া আজৰিয়ো হৈ আছো বিশেষ কামো নাই তেনেকুৱা গতিকে আহিলে ভাল হ'ব আমি একেলগে আমি পাঁচজনমানে যদি মানে ৱৰ্কশ্ব'পটোত জইন কৰোঁ তেতিয়াহ'লে আমাৰ সত্ৰই ভাল পাব আমাৰ হেৰিয়াত আৰু আমাৰ নিচিনা মানুহ গ'লে এনেও ভালে পাই তেওঁলোকে খুব ভালেই হ'ব আপুনি সোনকালে হেৰি কৰক মোক হেৰি এডভান্সখিনি দিব ঠিক ঠিক একদম এই এইটো আপুনি বহুত ভাল কথা মানে চিন্তা কৰিলে দেই মই মানে এনেকুৱা কথা চিন্তা অমুক কৰাই নাছিলোঁ ইমান হেৰিতো মই গম পাইছিলোঁ কিন্তু ইয়াত যে জইন কৰি আমি এটা ভাল মই জনাই দিলে ভাল হ'ল গতিকে আমি খুব ভাল হ'ব আমি এইটো জইন কৰিম আমিও শিকি ল'ম আমিও কাৰোবাক শিকাবলৈ ভাল হ'ব আৰু মুখা আনি পেলাই আমি যদি দুই চাৰিজনে এনেকৈ ৰাখোঁ আমাকে দেখি অইনেও দিব আমাৰ নিজৰ শিল্পটোৰ সম্প্ৰসাৰণ ঘটিব আৰু তেওঁলোকেও কষ্টৰ পৰিশ্ৰম এটা পাব এইটো বহুত ভাল হ'ব আৰু এইটো কাৰণে মই আপোনাক বহুত ধন্যবাদ দিছোঁ আপুনি একদম সোনকালে ডাটাকেইটা পঠাব মই চাবমিত কৰি আমি জইন কৰি দিম ঠিক আছে বাকী ভালেই নে আপোনাৰ ঠিক আছে ঠিক আছে হ'ব হ'ব বহুত ধন্যবাদ বহুত ধন্যবাদ হ'ব